হয় চিভিল হস্পিতাল মই ৰাজাকফিৰ পৰা কৈছোঁ মোৰ গাটো অলপ ভাল নাই মানে ডক্টৰ পামনে বাৰু আজি অ' মেডিচিন ডক্টৰ অ মই আজি এপইণ্টমেণ্ট এটা ফিক্স কৰি দিয়কচোন ছাৰৰ লগত

ঠিক আছে বাৰু মই দি আছোঁ নাম্বাৰটো আপুনি এপইণতমেণ্টটো ফিক্স কৰি দিয়ক